অঁ মই এটা অৰ্ডাৰ দিছিলোঁ অঁ হেৰি দিছিলোঁ বিৰিয়ানী দিছিলোঁ আৰু লগতে এইবিলাক কিবা পিজ্জা দিছিলোঁ তেন্তে এতিয়া ডেৰঘণ্টা মানেই হ'ল একো আপডেট অহা নাই এতিয়ালৈকে এতিয়া আমি মানেতো ডিনাৰেই কৰিম বুলি ভাবিছিলোঁ এতিয়ালেকৈ আহি পোৱা নাই আপোনালোকে কি কৰিব দিয়াৰ ব্যৱস্থা আহিবনে নাহে বাৰু অঁ সোনকালে অহাৰ ব্যৱস্থা কৰক কাৰণ আমাৰ সৰু ল'ৰা আছে নহয় সিহঁতে মানে টোপনি আহিছে আৰু ৰখি ৰখি ইমান দেৰি হৈছে আৰু ঠিক আছে সোনকালে পঠাই দিয়ক দেই